পশুপালনৰ সৈতে জড়িত বিভিন্ন ধৰণৰ ৰিক্স আছে যেনে তেনে যেনে ধৰণে আপোনাৰ বেমাৰ আজাৰ বেমাৰ আজাৰ যদি পশুধন এটা মৰি যায় তেতিয়া বহুত লোকচান হয় তাৰ ক্ষেত্ৰত সেইটো বহুত ৰিক্স আছে পশুপালকসকলে সেইটো গুৰুত্ব দিয়াটো ভাল তেতিয়া মই ভাবোঁ ৰিক্স কমিব ডক্তৰৰ পৰামৰ্শ লৈ ভালদৰে খোৱা বোৱা ক্ষেত্ৰত গুৰুত্ব দিলে সেই ৰিক্সটো

আৰু পশুপালকসকলে ধৰক কিবা এটা বোলে এতিয়া আপুনি কমকৈ অকণমান পশুপালন কৰিছে তাক যদি অকণমান বহলাব বিচাৰে সেই ক্ষেত্ৰত অলপ সাহস দেখুৱাব লাগে চৰকাৰৰ ওচৰলৈ গৈ চৰকাৰৰ বিভিন্ন ধৰণৰ আঁচনিবোৰ গ্ৰহণ কৰিব লাগে আঁচনিৰ যোগেদি হেৰি কৰিব পৰা যায় সেই ক্ষেত্ৰত পশুপালকসকল অকণমান সচেতন হ'ব লাগে তেতিয়া মই ভাবোঁ তেওঁলোকৰ ব্যৱসায়টো অলপ উন্নতি হ'ব বৃদ্ধি হ'ব সৰহকৈ হ'ব এই তেতিয়া ভাল হ'ব আৰু